আমাৰ ইপিনে গাঁৱত মহিলাবিলাকে ব্যৱসায় বৰ ধুনীয়াকে কৰি আছে যোনে যেনেকে পাৰে কিছুমানে ঘৰতে বহি ধৰক আপোনাৰ আচাৰ বনায় কিছুমানে কেক বনায় কোনোবাই ব্লাউজৰ কাম কৰে কিছুমানে বিস্কুট বনায় কিছুমানে তাঁতৰ শালবিলাক বয় কিছুমানে গামোচা বয় কৰি আছে কৰি তেহেঁতৰ ঘৰতে বস্তুবিলাক বনায় আমাক দোকানীবিলাকক দিয়ে আমিও ঘৰুৱা থলুৱা বস্তু আমি পাওঁ আৰু ৰাইজেও সেই বস্তুটো খাই ভাল পায় তেতিয়া যোনটো বস্তু বাহিৰৰ পৰা আহে তাত বহুত ৰকমৰ বহুত দিন হয় বস্তুত আহি পাওঁতে পাওঁতে কিন্তু আমাৰ যোনখিনি গাঁৱৰ মহিলাবিলাকে বনায় ৰাতিপুৱা বনাই গধূলি দি দিয়ে বা গধূলি বনালে ৰাতিপুৱা আমাক দোকানত দিয়ে আমাক বিকিবলেও ভাল মানুহে খায়ো ভাল পায় স্বাস্থ্যৰ কাৰণেও ভাল আৰু মানুহখিনিয়ে নিজে ব্যৱসায়টো কৰি স্বাৱলম্বী হৈছে এনেই থকাতকে মাইকী মানুহখিনিয়ে কিবা নহয় কিবা কৰি থাকে আমাৰ গাঁৱৰ মাইকী মানুহবিলাকে কিছুমানে খেতিও কৰিব লৈছে তেখেত খেতি কৰিও ভাল খেতিও কৰিব লৈছে কিছুমানে আলু খেতি কৰিছে কিছুমানে আপোনাৰ ফুলকবি সেনেকে যোনে যেনেকে পাৰে খেতিও কৰি আছে গাঁৱৰ কিছুমানে এতিয়া দোকানৰ দোকানো খুলিছে ব্যৱসায় কৰিছে কিছুমানে চাৰ্ট হাউচ খুলিছে ব্যৱসায় কৰি আছে মহিলা আজিকালি পুৰুষতকেটো মহিলাবিলাকে বেছিকে ব্যৱসায় কৰিব ধৰিছে ক'ৰবাত ক'ৰবাত আপোনাৰ মহিলাবিলাকক ফ্ৰী কেক বনোৱা বিস্কুট বনোৱা এইবিলাক শিকায় প্ৰশিক্ষণ দিয়ে মাইকীবিলাকে মাইকী মানুহবিলাকে প্ৰশিক্ষণ লয় প্ৰশিক্ষণ লৈ মেলি আহি ঘৰতে কামবিলাক কৰে কৰি মেলি সামগ্ৰীবিলাক বজাৰত বিকে এনেকে চলি মানুহবিলাকে কৰি আছে আৰু সেই তেখেতলোকে নিজেও কৰে ওচৰৰ ল'ৰা ছোৱালীকো শিকায় কেনেকে কেনেকে বনাব লাগে বস্তুবিলাক শিকাই থাকে মানুহক সেই মানুহ উপকৃত হৈছে এনেকে কৰি